এই জোতা আছে নেকি অঁ নাইকৰ জোতা একযোৰ লাগিছিল ভাল চাই ফাৰ্ষ্ট কপি মানে অৰিজিনেল হ'লে বেছি ভাল হয় এতিয়া দাম মানে অলপ কম আৰু অলপ মিডিয়ামত থাকিলে ভাল লাগে আৰু অকল নাইকৰে আছে নে ছয়শ সাতশ আৰু বেলেগৰো আছে নাইকৰ নাইকৰ জোতাই ল'ব লাগিছিল ভাল কোম্পানী ন অঁ অলপ কম বেছি অলপ কৰিব এই পাৰিব দিয়ক দাদা

অঁ হয় নেকি অঁ মই বাৰু আজি ভাতিবেলাকে যাওঁ নেকি চাই লওঁ ভাতিবেলা নহলে গধূলা হলিওঁ যাই দিম হ'ব দিয়ক মই যাম দিয়ক এটা টাইমত